অঁ বাইদেউ কওকচোন অঁ কওকচোন কি হ'ল

অঁ বাইদেউ আপুনি ভুল বাছত উঠিলে নহয় আকৌ অঁ ভুল হ'ল আপুনি এতিয়া এইখনটো শিৱসাগৰ যোৱা বাছ ধেমাজি যোৱা নহয় নহয় অঁ এতিয়া আপুনি অকলে আহিছেনে আৰু কোনোবা আহিছে লগত অঁ এটা কাম কৰোঁ আপোনাক এই যোৰহাট ফালৰ পৰা ধেমাজি যোৱা বাছ এখন আহি আছে এই বাছখনত আপোনাৰ উঠাই দিলে হ'বনে হ'ব আপোনাৰ তেনেহ'লে বাছখনত আমি মৰাণলৈকে লৈ যাওঁ মৰাণতে ইফাল পৰা বাছখন আহি আছে নহ্ বাছখনত আপোনাৰ মৰাণতে আপোনাক উঠাই দিম আপোনাক ধেমাজি যাবগৈ পাৰিব ভাল হ'ব একোতো অসুবিধা নহয় আপোনাৰ অঁ অঁ হয় নেকি নাই আপুনি চিন্তা কৰিবলগীয়া একো কথা নাই আপোনাক বাছত উঠাই দিম আমিতো এতিয়া সেই খোৱাং পালোঁহি খোৱাঙৰ পৰা আপুনি এইডোখৰ মৰাণলৈকে ব'লক আৰু মৰাণৰ পৰা আপোনাক বাছত উঠাই দিম আপুনি যাবগৈ পাৰিব ইডোখৰ অঁ তাৰপিছত হেৰি নহয় এই ধেমা ধেমাজিত আপোনাৰ কোনোবা ৰখি থাকিবনে আপুনি অকলে যাব পাৰিব

নহ নহ'লে এতিয়া আকৌ সময় সময়টো সময়টো বহুতখিনি সময় হৈ গ'লনে আপোনাৰ আকৌ দিগদাৰ হৈ যাব নহয় বয়সস্থ মানুহ হ'লে অকলে অকলে যাবলৈ আকৌ সিডোখৰ আপোনাৰ যদি গণ্ডগোল হৈ যায় অঁ অঁ ঠিক আছে তেনেহ'লে মই আপোনাক মৰাণতে হেৰি কৰি দিম